হয় এই প্ৰশ্নটো মই ক'বলৈ পাই নিজেই সুখ অনুভৱ কৰিছোঁ যে পুৰণি গীত আৰু বৰ্তমান সময়ৰ গীতবোৰৰ মাজত পাৰ্থক্য কি আপুনি কোনটো বেছি ভাল পায় এই কথাটো ক'বলৈ গ'লে মই অকণমান আগতে কৈছিলোঁ যে আমি সৰুৰ পৰা ৰেডিঅ'ত গীত শুনি গীতক বুজি পাই আহিছোঁ গীতৰ কথা আমি অনুধাৱন কৰি আহিছোঁ আৰু পুৰণি গীতবোৰৰ সুৰৰ কথাটো বেলেগ কিন্তু লগতে গীতৰ কথা যিখিনি আছিলে এখন চিত্ৰ ছবি এখন ভাহি আহিছিলে আৰু তাৰ মাজত এটা কাল্পনিক এখন চিত্ৰ আৰু এটা গল্প বা এখন ছবি ভাহি আহে আৰু সুৰটোৱে তাক লৈ যায় এটা নান্দনিক এটা বিশেষ তাৎপৰ্যপূৰ্ণ এটা সাংস্কৃতিক সমাহাৰ এটা আছিলে মই আজিৰ প্ৰজন্মৰ গীতৰ কথা মই নকওঁ যে বেয়া তেনেকুৱা নহয় আজিৰ গীততো কিছুমান মানুহে কিছুমান শিল্পীয়ে ভাল ভাল কাম কৰি আছে তাৰ মাজত মই ক'বলৈ গৈছোঁ এইটোৱে যে লিৰিক যিটো মানে কথা গীতৰ কথা গীতৰ কথা আজিকালি এনেকুৱা লাগি লাগে যে সুৰটোক প্ৰাধান্য দি আৰু পাশ্চাত্যৰ কিছুমান বস্তুৰ পৰা প্ৰভাৱ পৰা যেন অনুভৱ হয় আৰু এনেকুৱা লাগে যে গীতৰ কথাবোৰ বহুত পাতল কোনো চিত্ৰ বা তেনেকুৱা কাল কল্পনা মানে মানুহক সেনেকুৱা এটা নান্দনিক এটা পৰিৱেশ এটা দিব নোৱাৰে আচলতে কিন্তু আগৰ গীতসমূহত আমি যেতিয়া শুনি শুনিবলৈ পাওঁ ভূপেন হাজৰিকাৰ পৰা আদি কৰি আমি মিহিৰ বৰদলৈ বীৰেন্দ্ৰ নাথ দত্ত জয়ন্ত হাজৰিকা বা যিখিনি গীতিকাৰ আছিলে কেশৱ মহন্ত নিৰ্মলপ্ৰভা বৰদলৈ হীৰেণ ভট্টাচাৰ্য নৱকান্ত বৰুৱা বা ভূপেন হাজৰিকা দেৱৰ সেই সকলোখিনি যদি আমি তুলনা কৰোঁ আমি মূলতে পাৰ্থক্যটো গম ক'ব পাৰোঁ এইটোৱে যে চিন্তাৰ গীতৰ ক্ষেত্ৰত গীতৰ কথাৰ ক্ষেত্ৰত যিটো চিন্তাৰ যিটো চিন্তাৰ পৰিসৰ এই পৰিসৰৰ এটা বিৰাট ডাঙৰ পাৰ্থক্য এটা আছে আগতে গীতৰ পুৰণি গীতবোৰত আমি যিটো মৌলিক অনুভৱ হয় যিটো মৌলিকতা আছিলে যিটো চিত্ৰৰ কথা মই অলপ আগতে ক'লোঁ সেই চিত্ৰ আজিকালি সেই চিত্ৰটো মানে ধৰি ৰাখিব নোৱাৰে তেনেকুৱা ধৰণৰ মোৰ অনুভৱ হয় আৰু মই ভালপোৱাৰ ভিতৰত মই পুৰণি বস্তুবিলাক পুৰণি গীতসমূহৰ কথা আৰু সুৰৰ সমাহাৰখিনিয়ে মই মোক বেছিকৈ চুই যায় কিন্তু মই এইটো নুই কৰিব নোৱাৰোঁ যে নতুন প্ৰজন্মৰ গীতবোৰ ভাল নালাগে তেনেকুৱাও নহয় কিছুমান ভাল কাম কৰি আছে শেহতীয়াভাৱে মই ধৰক শান্তা উজীৰ মনোজ্যোৎস্না মহন্ত বাইদেউ তাৰপিছত জুবিন গাৰ্গৰ বহুখিনি গীত জুবিন গাৰ্গৰ বিশেষকৈ পুৰণা যিখিনি গীত পুৰণি গীত জুবিন গাৰ্গৰ পুৰণি গীত বুলি ক'লেও নতুন গীতেই নতুন নতুনৰ প্ৰজন্মৰ ভিতৰতেই পৰিব আৰু অংগৰাগ মহন্তৰ জোনাকী ৰাতিৰ গীতসমূহ এটা বিশেষ এটা মাত্ৰা প্ৰদান কৰিছে জয় বৰুৱাৰ গীতসমূহ কিছুমান বস্তুৰ মানে এনেকুৱা লাগে যেন নতুন হ'লেও মানে নতুনখিনিৰ মাজতো ভাল কিছুমান মেছেজ মানে এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ জনসাধাৰণক চেষ্টা কৰি থকা হৈছে তাৰ ভিতৰত জয় জয় বৰুৱা অন্যতম অংগৰাগ মহন্ত তাৰপিছত নতুন নতুন কিছুমান আছে মই এইখিনি সময়ত মনলৈ অহা নাই যদিও মই সামগ্ৰিকভাৱে এইটোৱেই ক'ব খুজিছোঁ যে পুৰণি গীত আৰু নতুন গীতৰ মাজত গীতৰ কথাৰ আৰু সুৰৰ এটা বিশাল পাৰ্থক্য আছে মই পোনপটীয়াকৈ ক'বলৈ গ'লে মই এইটোৱেই ক'ব বিচাৰিম যে মই পুৰণি গীতবিলাকে বেছিকৈ চুৱে আৰু মই পুৰণি গীতবোৰ বেছি ভাল পাওঁ